হয় মোৰ ব্যৱসায়ৰ বিপণী বুলি নহয় মই বিপণী নহয় মোৰ ঘৰতে মই প্ৰডাকশ্যন কৰোঁ মই বোৱা কটা কৰোঁ গতিকে সেই ব্যৱসায়টো মোৰ ঘৰতে আছে আৰু ইয়াৰ মই ভাড়া নলওঁ ইয়াৰ মোৰ নিজৰ মাটিতে আছে গতিকে মই ৰাতিপুৱা ন বজাৰৰ পৰা দিনৰ চাৰি চাৰি বা পাঁচ বজালৈকে মই খোলা থওঁ আৰু ইয়াত মই দেওবাৰে বন্ধ ৰাখোঁ আৰু বন্ধৰ দিনা মই মই মোৰ ব্যৱসায়ত যি মোৰ প্ৰডাকশ্যন হয় বোৱা কটা কাপোৰ মই মই নিজেও মই বিভিন্ন ঠাইলৈ মই নি মই এইখিনি বিক্ৰী কৰাত মই সহায় কৰোঁ আৰু মই এইবিলাক মই নিজৰ মাটিতে লৈছোঁ যেতিয়া ইয়াত মোৰ ভাড়াৰ কোনো প্ৰয়োজন নাই আৰু মোৰ ব্যৱসায়ত মোৰ পাঁচযোৰ শাল আছে সেই শালতে মই কটনৰ পৰা আদি কৰি মই কাপোৰ মেখেলা চাদৰ গামোচা এনেকুৱাবিলাক মই বৈ পেলাই মই বিক্ৰী কৰি আছোঁ আৰু মোৰ বন্ধবাৰ সাধাৰণতে মই দেওবাৰ দিনটোৱে ৰাখিছোঁ বাকীখিনি মই সদায় খোলাই থাকে মোৰ বন্ধ প্ৰায় নাথাকেই